প্ৰিয় খেলুৱৈসকল হৈছে শচীন তেণ্ডুলকাৰ ৰাহুল দ্ৰাবিড় আৰু সৌৰভ গাংগুলি শচীনে যিবোৰ খেল খেলিছিলে তেওঁৰ যিটো মানে ৰাণ আপ আছিলে যথেষ্ট ভাল লাগে খেলুৱৈ হয় শচীনৰ যিটো চাৰি ছয় মাৰা যিটো তাৰ স্কিম আছিলে শ্বট আছিলে সেইবোৰ চাই যথেষ্ট ভাল লাগে ৰাহুল দ্ৰাবিড় এজন ভাৰতীয় কেপ্টেইন আছিলে তেওঁ কেপ্তেইন থকা কালত ভিতৰত তেওঁক যথেষ্ট ভাল সন্মানো কৰাই আনিছিল আৰু কেপ্তেইন থকা সময়ত তেওঁ যথেষ্ট ভাল খেলিছিলে আৰু তেওঁৰ নেতৃত্বাধীন ভাৰতীয় দলটো বহুতো কাপো জিকি আনিছিল ভাৰতলৈ সৌৰভ গাংগুলী হ'ল এজন ভাৰতীয় উদীয়মান ক্ৰিকেটাৰ তেওঁ এটা সময়ত ভাৰতীয় অধীনায়কো আছিলে তেওঁ অধীনত থকা সময়ত তেওঁ যথেষ্ট ভাল খেলিছিলে আৰু তেওঁৰ লগত থকা বাকী প্লেয়াৰবোৰেও ভাল খেলিছিলে আৰু তেওঁ এবাৰ মানে ভাৰতীয় বিশ্বকাপতো এবাৰ অংশগ্ৰহণ কৰিছিলে যদিও ৱৰ্ল্ড কাপ সেই সময়ত জিকিব নোৱাৰিছিলে কিন্তু যথেষ্ট ভাল খেলিছিলে ভাৰতীয় টীমৰ অধীনায়ক হিচাপে আপোনাৰ সৌৰভ গাংগুলী যথেষ্ট অৱদান ৰৈ গৈছে সৌৰভ গাংগুলীৰ ক্ৰিকেট খেল থকা সময়ত যিটো তেওঁৰ যিটো শ্বট আছিলে বা ক্ৰিজত থকা তেওঁৰ যিটো উৎসাহ যিটো তাৰ আছিলে খুব ভাললগা লাগিছিলে সেই সময়ত মোটামুটি সৌৰভ গাংগুলী যিটো চাৰি ছয় মাৰিছিলে সেই চাৰি ছয় মৰা সময়তো খেল চোৱাসকলৰ ভিতৰত তেওঁলোকো যথেষ্ট আনন্দ বা উৎসাহ লৈছিলে মোৰ এটা সপোন আছিলে যে এদিন যদি মই যদি তেনেকুৱা ভাল খেলিব পাৰিলোঁহেঁতেন দেশৰ কাৰণে কিন্তু তেওঁলোকৰ যিটো খেলা যিটো প্ৰয়াস বা যিটো তেওঁলোকৰ উৎসাহ সেইটো পাবলৈ আমিও তেনেকুৱা যত্ন কৰিলে হয়তো আমিও তেনেকুৱা খেলুৱৈ হ'ব পাৰিলোঁহেঁতেন বা চেষ্টা থাকিলে মানুহে নিশ্চয় পাৰিব তেনেকুৱা খেলুৱৈ এজন হ'বৰ কাৰণে আৰু তেনেকুৱা খেলুৱৈ এজন হ'বলৈ হ'লে সৰুৰপৰাইতো যথেষ্ট কষ্ট কৰিব লাগিব বা তাৰ প্ৰতি তাৰ উৎসাহ এটা থাকিব লাগিব এইবোৰ খেলত মনোযোগ দিব লাগিব খেলৰ প্ৰতি আগ্ৰহ থাকিব লাগিব আৰু ক্ৰিকেটৰ ভিতৰত আপোনাৰ যিদৰে তেওঁলোক খেলে বা আমি যিদৰে দেখোঁ তেওঁলোকে সঁচা কথা ক'বলৈ গ'লে তেওঁলোকে যথেষ্ট কষ্ট কৰে খেলৰ কাৰণে তেনেকুৱা কষ্ট আমিও যদি কৰিব পাৰোঁ সৰুৰপৰা ডাঙৰ সৰুৰপৰা যদি আমি কৰিব পাৰোঁ হয়তো এটা সময়ত আমিও গৈ তেনেকুৱা খেলুৱৈ এজন হ'ব পাৰিলোঁহেঁতেন আমি ৰাহুল দ্ৰাবিড় বিষয়ে ক'বলৈ গ'লে তেওঁ এজন ভাল প্লেয়াৰ আছিলে তেওঁ বহুবছৰ ভাৰতীয় কেপ্টেইনশ্বীপ খেলিছিলে তেওঁক খেলৰ খেলি থকা অৱস্থাতো মোটামুটি ভাৰতীয় টীম বহুত আগলৈ গৈছিলে বিভিন্ন দেশত গৈ খেল খেলিছিলে বিভিন্ন দেশত গৈ খেল প্ৰদৰ্শন কৰি তেওঁলোক বিভিন্ন ধৰণৰ কাপ জয় কৰি আনিছিলে আৰু সেইবোৰ ভাৰতীয় আমাৰ দেশৰ কাৰণে এটা এটা আনন্দৰ কথা গৌৰৱময় কথা আমিও তেনেকৈ এদিন ধৰক আজি শচীন টেণ্ডুলকাৰ হওক ৰাহুল দ্ৰাবিড় হওক বা এই সৌৰভ গাংগুলী হওক তেনেকুৱা নিচিনা যদি আমিও কোনোবা এদিন এনেকুৱা ভাৰতীয় দেশৰ ভাৰতীয় কাৰণে আমি খেলিব পাৰিলোঁহেঁতেন বা তেনেকুৱা এজন প্লেয়াৰ হ'ব পাৰিলোহেঁতেন যে দেশৰ কাৰণে খেলি দেশৰ কাৰণে শুনাম কাৰ্য আনিব পাৰিলোঁঁহেঁতেন তেনেকুৱা এটা ইচ্ছা আমাৰো মনত আছিলে বাকী